কেব ড্ৰাইভাৰ মই অথনিতে বুক কৰি থৈছোঁ একঘণ্টা আগতেই বুক কৰিছোঁ মই চানমাৰিত একঘণ্টা সময় ধৰি ৰৈ আছোঁ আপুনি ইমান দেৰি পোৱাহি নাই যে অতিষ্ঠ লাগি গৈছে অপেক্ষা কৰি কৰি অঁ আপুনি শিলপুখুৰীত আছে বুলি ক'লে ইমান সময় কিয় লাগিছে সোনকালে আহক মানুহক সময় দি তেনেকৈ সময় কথা ৰাখিব লাগে নহয়